অঁ কওকচোন অঁ

অঁ

অঁ মইতো গুৰুত্ব দিয়ে আছোঁ অঁ টাইম মতে পঢ়িবলৈ দিছোঁ টিউচন দিছোঁ আৰু টাইম ম'বাইলটো আছে ম'বাইল অলপ চায় অঁ ম'বাইল বেছিকৈ দিয়া নহয় কিন্তু অলপমান অলপমান চাই আজি কালিৰ ল'ৰা ছোৱালী বিলাকেটো ম'বাইলৰ লগত অলপমান তথাপিও আৰু অঁ

অঁ

অঁ অঁ অঁ তাকেটো অঁ হ'ব ম'বাইলটো মই অলপমান দূৰত ৰাখিম আৰু বাকী পঢ়াত অলপ বেছি গুৰুত্ব দিব লাগিব আৰু অঁ